মই অসমীয়া ভাষাতে আচলতে বাতৰি চাওঁ কেতিয়াবা যদি মানে দৰকাৰ হয় বাহিৰৰ চাবলগীয়া হয় যেনেকৈ মোৰ কেতিয়াবা অসমৰ বাহিৰৰ কিছুমান বাতৰি যদি জানিবলগীয়া হয় বহলভাৱে তেতিয়া মই হিন্দী বা ইংলিছত চাওঁ আৰু আমাৰ স্থানীয় সংবাদ মাধ্যম হিচাপে বহুতো আছে আৰু কিছু কিছুুলোকে মানে ফে'চবুকত পেজ খুলি তেওঁলোকে বাতৰি প্ৰচাৰ কৰে কিছুমান আমাৰ স্থানীয় কিছুমান সংবাদ মাধ্যম হৈছে নিউজ এইটিন সেইবিলাকৰ নাম মানে নিউজ নিউজ এইটিন নহয় ছ'ৰি নিউজ ফৰটিন আৰু নিউজ আছাম টুডে' লখিমপুৰ এনেধৰণৰ কিছুমান স্থানীয় সংবাদ আছে স্থানীয় সংবাদ মাধ্যম আছে আৰু কিছুুলোকে কিছু ৱেবছাইটতো আমাৰ এনেকৈ সংবাদ মাধ্যমৰ দ্বাৰা মাই প্ৰচাৰ কৰে ম মানে বাতৰি প্ৰচাৰ কৰে এনেধৰণৰে আৰু